হেল্ল' গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ গ্ৰাহক সেৱা কেন্দ্ৰ হয়নে মই অলপ এই চ'লাৰ প্লেটৰ বিষয়ে জানিব বিচাৰিছিলোঁ মোক চ'লাৰ প্লেট দুখনমানৰ প্ৰয়োজন হৈছিলে আপোনালোকৰ তাত কিমান পাৱাৰ কিমান হৰ্চৰ হেৰি পোৱা হ'ব চ'লাৰ প্লেট আৰু ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব আৰু তাৰ বাবে কি কি নথিপত্ৰ দৰকাৰ হ'ব আপোনালোকে সবিশেষ জনাব পাৰিব নেকি যদি জনাবপৰা হয় পিছত আমি যোগাযোগ কৰিম হ'ব বাৰু বৰ্তমান বিষয়টো আপোনালোকৰপৰা জানিব বিচাৰিছিলোঁ ৰাখিছোঁ